জীৱনত আটাইতকৈ মূল্যৱান বুলি ক'লে মোৰ সংসাৰখনকে মই বুজোঁ মই বিয়া কৰাইছিলোঁ এটা সময়ত দুহেজাৰ বাৰত বিয়া পাতিছিলোঁ ইয়াৰ পিছত মই তিনি বছৰ পিছত মই এজনী ছোৱালী পালোঁ আৰু তাৰ ঠিক আকৌ চাৰি বছৰৰ পিছত আকৌ দুই নম্বৰ ছোৱালীজনী আহিলে গতিকে এতিয়া মোৰ সংসাৰত মই মোৰ মিছেছ আৰু মোৰ ছোৱালী দুজনী আৰু মই আমি চাৰিটা প্ৰাণীয়ে এই সুখে দুখে চলি আছোঁ আৰু মোৰ কাৰণে মোৰ এই যি মোৰ ফেমেলি আৰু মোৰ ছোৱালী দুজনী সিহঁত মোৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি মই ভাবোঁ